পোনপ্ৰথমেতো কোনো কাম সহজ নহয় প্ৰতিটো কাম কৰিবলৈ হ'লে আমি প্ৰচ প্ৰচুৰ সাধনা কৰিব লাগিব কাৰণ সাধনাৰ অবিহনে একো কাম সিদ্ধি হ'ব নোৱাৰে যদি আমি শিল্পী হ'বলৈ যায় তেন্তে আমি তাৰ কাৰণে একদম বহুত সাধনা কৰিব লাগিব শিল্পীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ পোনপ্ৰথমেতো প্ৰচুৰ চেষ্টা চলাব লাগিব প্ৰচেষ্টা চলাব লাগিব অধ্যয়ন আৰু একাগ্ৰতা মানি চলিবই লাগিব এইবিলাক মানি নচলিলে কেতিয়াও আপুনি এজন শিল্পী হিচাপে নিজকে পৰিচয় দিব নোৱাৰিব তেওঁলোকৰ কিছুমান জটিল ধাৰণা প্ৰকাশ কৰিবলৈ হ'লে প্ৰথমতেতো নিজেই বহুত চেষ্টা চলাব লাগিব যে কি কৰিলে তেখেতৰ প্ৰতিভা এজন নহয় দুজন নহয় সমাজৰ সকলোৰে আগত যাতে তেওঁৰ তেওঁৰ শিল্পী তেওঁৰ শিল্পী হিচাপে প্ৰদৰ্শন নিজকে প্ৰদৰ্শন কৰিব পাৰি তেওঁৰ কলা যাতে সকলোৰে আগত দেখাব পাৰে আৰু তাৰ দ্বাৰা তেওঁ এজন শিল্পী বুলি নিজকে পৰিচয় দিব পাৰে ত' পোনপ্ৰথমেতো আমি অধ্যয়ন চেষ্টাটো কৰিবই লাগিব কাৰণ কাৰণ চাওক এজন এজ এজন এজন পৰিয়ালৰ মানুহে আপোনাক এইটো কামত ছাপৰ্ট নকৰিব পাৰে ত' সকলোৱে সকলোৱেতো এইটো নাভাবে যে তেওঁৰ তেওঁৰ ল'ৰা ছোৱালী শিল্পী হিচাপে নিজকে পৰিচয় দিয়ে ত' এই কিছুমান মানুহে এইটো এইটো বিচাৰিব পাৰে নহ্ যে তেওঁৰ সন্তান সন্তানগৰাকী এই ডক্টৰ হয় বা ইঞ্জিনিয়াৰ হয় বা সুদক্ষ হয় এইটো বিচাৰিব পাৰে ত' কিছুমানে চাপৰ্ট নকৰিব পাৰে যে এজন শিল্পী হয় ত' এইবিলাক জটিল ধাৰণা থাকিব পাৰে মানুহৰ ত' সেইটো কাৰণে তাৰ আগত নিজকে কেনেকৈ মানে এইটো কামত আগ্ৰহী বুলি দেখাব পাৰি তাৰ কাৰণে প্ৰচুৰ চেষ্টা চলাব লাগিব কাৰণ কোনো কামেইতো ইজি নহয় সহজ নহয় ত' জটিলো হয় ত' সেইটো কাৰণে তাৰ কাৰণেতো বহুত প্ৰচেষ্টা চলাব লাগিব সাধনা কৰিব লাগিব অধ্যয়ন একাগ্ৰতা এইবিলাক চলাব লাগিব ত' তাৰ দ্বাৰা যে নিজকে কেনেকৈ পৰিচয় কৰিবলৈ ত' এইটোৱে আমি চেষ্টা চলাব লাগিব যে কি কৰিলে নিজৰ কলা সকলোৰে আগত প্ৰদৰ্শন হয় আমাক মানুহে যাতে চিনি পায় এজন শিল্পী হিচাপে আমাক চাপৰ্ট কৰে ফেমিলিয়ে ত' কিছুমানৰ ছাপৰ্ট নকৰিব পাৰে ত' এইটোৱেই জটিল ধাৰণাটো মানুহৰ মাজত থাকে ত' সেইটো কাৰণে আমি বহুত তাৰ কাৰণে বহুত সাধনা কৰিব লাগিব প্ৰচেষ্টা চলাব লাগিব এইবিলাক জটিল ধাৰণা প্ৰকাশ কৰিবলৈ প্ৰথমতে নিজকে নিজে তাৰ কাৰণে প্ৰস্তুত হ'ব লাগিব যে কিছুমান আমাৰ বিপদ বিপদো হ'ব পাৰে তাৰ তাৰ আমি সন্মুখীন কেনেকৈ হ'ব পাৰিম এইবিলাক এইবিলাক প্ৰতিভা থাকিব লাগিব যে তাৰ কাৰণে কি কি কৰিলে কি ভাল হ'ব কি বেয়া হ'ব ত' এইবিলাকেই শিল্পী হ'বলৈ হ'লেতো নিজকে আমি সাধনা কৰিবই লাগিব চেষ্টা চলাবই লাগিব